মই গুৱাহাটীলৈ ফুৰিব আহিছিলোঁ কামাখ্যা মন্দিৰত অঁ তাতে গৈ পেলাই পাম নে

আৰু লগতে কি কি চাব পাৰিম

গাড়ীৰ সুবিধা আছে নে হয় একেলগে গোটেইখিনি চাব পাৰিমনে এদিনতে

হয় হয় বগলা মন্দিৰ অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ